আমাৰ অঞ্চলত মানে ধৰক আমিতো মাঘৰ বিহু পাতোঁ ব'হাগ বিহু পাতোঁ আৰু কাতি বিহু ধৰক তেনেকে এই অসমীয়া মানুহ যদি আৰু বিহু পাতিবই লাগিব আৰু

আৰু সিহঁতি ধৰক এইটো অংশগ্ৰহণো কৰে তেনেকেই

আজি সেই ধৰক এইটো

আৰু আমাৰ ৰাইজৰ লগত বহি খোৱা বোৱাও কৰিছে নাচিছে

এই এনেকে বিহু চিহু নাছে আমিও ফূৰ্তি কৰোঁ অলপ তেখেতলোকেও ফূৰ্তি কৰে

সেয়াই আৰু আৰু মানে ধৰক এনে আমি কাতি বিহু পাতোঁ ঘৰ

আকাশ বন্তি জ্বলায় সেইবিলাকেই আৰু